হয় হয় কওকচোন হয় হয় অঁ অঁ আপোনাক অঁ আপোনাক কেতিয়ালে লাগে অঁ অঁ আছে বাৰু চাইকেল আছে আপুনি আহি চাই যাব এপাক অঁ দামটো মানে এই এনেই তিনিহেজাৰ পঁয়ত্ৰিছশ এনেকৈ পৰিব আৰু এখনত হয় অঁ অঁ চাইকেল আছে আপুনি আহি চাই যাব কোনখন পচন্দ হয় কোনখিনি পচন্দ হয় আপুনি ল'ব পাৰিব অঁ ঠিক আছে হ'ব দিয়ক